মই মোৰ নিজৰ আজৰি সময়খিনিত টি ভি চাই ভাল পাওঁ টি ভি চিৰিয়েল চাওঁ চিনেমা চাওঁ গান শুনো আৰু কেতিয়াবা ম'বাইলটোও চাওঁ মোবাইলতে ফেচবুকটো চাওঁ ফেচবুকতো বহুত কিবা কিবি আহি থাকে নিউজ চাওঁ ফেচবুকত এনি টাইম নিউজ দি থাকে যে সেই নিউজবোৰে চাই মই টাইমটো পাছ কৰোঁ তাৰ লগতে অন্য কামো কৰোঁ আচাৰ চাচাৰো মই বনাওঁ তেনেকৈয়ে কিবা পিঠাপনাও বনাওঁ কেতিয়াবা আকৌ মন গ'লে কেক বনাওঁ ল'ৰা ছোৱালীৰ কাৰণে তাৰ পিছত আৰু আচাৰ বহুত কিবা কিবি কৰোঁ হাত শাল আছে হাত শালো বওঁ তাত আকৌ চাদৰত দহি বাটো দ চাদৰত দহি বাটি সেইবোৰ বিক্ৰীও কৰোঁ কেতিয়াবা কেতিয়াবা নিজৰো হাত খৰচটো ওলাই থাকে গামোচাত ফুল দিওঁ আৰু ব্লাউজ চ্লাউজো নিজে ঘৰতে চিলাই কৰোঁ বাৰু